ব্যৱসায়টো আৰম্ভ কৰিবৰ সময়ত মোৰ বহুত যথেষ্ট পইচাও দৰকাৰ হৈছিল খৰচ হৈছিল প্ৰথম প্ৰথমতে মোৰ নাছিল চাইকেল চাইকেল এখন লৈছিলো চাইকেলতো হয় চাইকেলখনত ছেকেণ্ড হেণ্ড চাইকেল হয় যদিও তিনি হাজাৰ মান টকাতে চাইকেল এখন লৈছিলোঁ চাইকেল লোৱাৰ পাছতে আকৌ আহি গ'ল আপোনাৰ ঘৰটো বাঁহ ল'বলগীয়া হ'ল দছটামান ঘৰ দোকানখন যদিও ভাড়া তাত চাং পাতিবলগীয়া হ'ল চাং পতাৰ খৰচ তাৰপিছতে আহি গ'ল আপোনাৰ কাৰেণ্টৰ মাহে মাহে কাৰেণ্টৰ বিল তাৰপিছত আহি গ'ল বস্তা বস্তা লাগিলে পলিথিন লাগিল তাৰপিছত পলিথিন লাগিল তাৰপিছতে আকৌ বজাৰ মাৰিবলৈ যাওঁতে কাৰ্টনো লাগিল কাৰ্টন সেইবিলাকো সেইবিলাকতো খৰচ হ'ল তাৰপিছত বহুত কেতিয়াবা দূৰ দূৰ যাবলৈ কাৰণে অকমান দিগদাৰ হয় বাইক এখন ল'বলগীয়া হ'ল বাইকখনতো যথেষ্টখিনি পইচা আকৌ ডেইলি ওলাই যাওঁতে খৰচৰ ৰাস্তা আছেই তেল আদি কৰি যথেষ্টখিনি মোৰ এই ব্যৱসায়টো আৰম্ভ কৰোঁতে খৰচ হ'ল আৰু এতিয়া আস্তে আস্তেকে ভাবিছোঁ অকমান ডাঙৰ কৰিম বুলি তাতো এতিয়া খৰচ আছে বাঁহ ত্ৰিছ চল্লিছটা বাঁহ লাগিব বাঁহ হ'লেহে আজিকালি কামবিলাকৰ ঘৰটো বনিব সেই বাঁহো অলপ ল'বলগীয়া হ'ব সেই অলপ পইচা খৰচৰ আছে বাট